টেকন'লজিয়ে মানুহৰ জীৱনত দৈনন্দিন জীৱনত বহুতো সহায় কৰে ঠিক সেইদৰে যিদৰে টেকন'লজিয়ে সহায় কৰে ঠিক সেইদৰে টেকন'লজিৰ বহুতো বেয়া ৰূপো আছে তাৰে কিছুমান হৈছে যিদৰে শিশুৱে আজিকালি আগত মোবাইল লৈ বহি থাকে আগৰ দিনৰ ল'ৰা ছোৱালীবোৰে বাহিৰত যাই ক্ৰিকেট খেলে ফুটবল খেলি ইত্যাদি কৰি শাৰীৰিক শ্ৰম কৰি ভাল পাইছিলে আৰু তেওঁলোকৰ স্বাস্থ্যও ভাল হৈছিলে কিন্তু আজিকালি সৰুৰ পৰাই ল'ৰা ছোৱালীসকলক মোবাইলটো হাতত দিয়া দি থয় বাবে তেওঁলোকে কেৱল মোবাইলত ভিডিঅ' গেমছ চিনেমা ফ'ট' ইত্যাদিবোৰ চাই সময় অতিবাহিত কৰে বাবে তেওঁলোকৰ শাৰীৰিক শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে আৰু অতি কম বয়সতে চকু আদি সেয়াও বেয়া হৈ যায় পাৱাৰ কমি যায় সেইবাবে শিশুসকলক আজিকালি মোবাইলটো কমাই দিয়াটো উচিত